মই ডাঙৰ মূৰ্তি বা আৰ্ট সৃষ্টি কৰা নাছিলো এটা সৰু অলপ ডাঙৰ মূৰ্তি সৃষ্টি কৰিছিলোঁ মূৰ্তিটো আছিল বিশ্বকৰ্মা পূজ মূৰ্তি বিশ্বকৰ্মাৰ পূজাৰ উপলক্ষে যিটো মূৰ্তি বনাইছিলো সেই মূৰ্তিটো আমাৰ ঘৰত পূজা পাতিবৰ কাৰণে মূৰ্তিটো বনাইছিলোঁ মূৰ্তিটো বনাওঁতেনে বহুতো অভিজ্ঞতা আছে প্ৰথম মূৰ্তি বনাইছিলোঁ সেইটো মূৰ্তিটো বনাওঁতেনে মোক দুমাহমান সময় লাগিছিলে যিহেতু মই ভালদৰে মূৰ্তি বনাব নাজানো সম্পূৰ্ণ ৰং কৰি হোৱালৈ মূৰ্তিটো দুমাহ সম্পূৰ্ণ লাগিছিল মূৰ্তিটো বনাওঁতে মই বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিলোঁ প্ৰথমতো মই মূৰ্তিটো সম্পূৰ্ণ বনাব নাজানিছিলোৱেই ডাঙৰৰপৰা পৰামৰ্শ লৈ মূৰ্তিটো বনাওঁ মূৰ্তিটো বনাওঁতেনে কেতিয়াবা হয়তো হাতটো বনাওঁতে হাতটো ভাঙি গৈছিল নহ'লে কেতিয়াবা কিবা হৈছিল তেনেকৈ বহুত ধৰণৰ কিবাকিবি হৈছিল লাষ্টত যেতিয়া ৰং কৰিছিলো ৰঙসমূহো নিমিলা হৈছিলে আকৌ পুনৰ ওপৰত লেপি বেলেগকৈ বনাবলগীয়া হৈছিল এইবিলাক কৰি থাকোতেই মোৰ অভিজ্ঞতা ইমানেই মূৰ্তি বনোৱাৰ